ছাৰ সোমাব পাৰোঁনে হয় ছাৰ ছাৰ মই জাননী পাইছিলোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলক জিলা সংগ্ৰাহালয়লৈ লৈ যোৱাৰ কথাটো গতিকে কি কৰোঁ ভাল হ'ব আপোনাৰ হয় ছাৰ আমাৰ ছাত্ৰ ছাত্ৰীসকল পঞ্চাছৰ পৰা ষাঠীজনমান হ'ব আৰু তেনেকৈ তেওঁলোকক বাছ এখনত লৈ যোৱাৰ কথা ভাবিছোঁ আৰু ছাৰ যিহেতু আমাৰ জিলা সংগ্ৰহালয়ৰ ওচৰতে পাৰ্ক এখনো আছে লগতে অগ্নিগড় আছে গতিকে আমি বাছত বাছত যিহেতু লৈয়ে যাম তাহাঁতক ভাবিছোঁ তাতো ফুৰাই লৈ আনো বেছি দূৰো নহ'ব ওচৰতে হ'ব আৰু তাহাঁতি দেখিবলে পোৱাও নাই তেনেকৈ গতিকে আলোচনা কৰিম বুলি ভাবিছিলোঁ আপোনাৰ লগত কি কৰিলে ভাল হ'ব হয় হয় ছাৰ সেইটো ব্য়ৱস্থাও কৰা ভাবিছোঁ অভিভাৱকৰ অনুমতি লৈয়ে যোৱা হ'ব যিহেতু আৰু ছাৰ ছাৰ আমি তেনেকৈ আলোচনা কৰোঁতে ভাবিছোঁ তেওঁলোকক যিহেতু লৈ যাব লাগিব আৰু খোৱা বোৱাৰো তাতে ব্য়ৱস্থা কৰিব লাগিব আৰু বাছৰ যিহেতু ভাড়াও আজিকালি বাঢ়িছে গতিকে তেনেকৈ মিলাওঁতে আমি ভাবিছোঁ তিনিশ টকাকে উঠালেও ভাল হ'ব নেকি ছাৰ হয় ছাৰ ছাৰ খোৱা ব্য়ৱস্থাটো আমাৰ মৌচুমী হোটেল আছে নহয় তাতে আমাৰ তাকে ভাবিছোঁ তাহাঁতক গোটেইখিনিকে লৈ পেলাই মৌচুমী হোটেলতে লাঞ্চটো দুপৰীয়াৰ সাজটো তাতে কৰোঁ বুলি ভাবিছোঁ আৰু নিশ্চয় ছাৰ নিশ্চয় ধন্য়বাদ ছাৰ